বাতৰি কাকত বা ৰেডিঅ'ত ঘৰুৱা মহিলাসকলৰ বাবে বিশেষ এটা অনুষ্ঠানৰ দৰকাৰ আছে কিয়নো এতিয়াও বহুতো গাওঁ অঞ্চলৰ পিছপৰা অঞ্চল চৰ অঞ্চল চৰ অঞ্চলৰ বাদেই বহুতো এনেকুৱা ঘৰ আছে যিবিলাক ঘৰত ৰেডিঅ' বা বাতৰি কাকত পঢ়ে আৰু ইমান শিক্ষিত মানুহো নাই যে তাহোন ক'ৰবাৰ পৰা জানিব ত' তাৰবাবে যি এটা অনুষ্ঠান বা আলোচনী এটাৰ দৰকাৰ আছে কিয়নো গাওঁ অঞ্চলৰ মহিলাসকলৰ প্ৰধানকৈ দুটা সমস্যা এটা হ'ল মাহেকীয়া সমস্যা পিৰিয়ডচ্ আৰু দ্বিতীয়টো হ'ল গৰ্ভৱতী থকাৰ সময়ত ত' গাঁও অঞ্চলৰ মহিলাসকলৰ পিৰিয়ড পিৰিয়ডচৰ সময়ত কি কি কৰিব লাগে ইমান এটা শিক্ষা নাথাকিলে আমি এটা অনুষ্ঠানৰ জৰিয়তে সেইখিনি শিক্ষা শিকাই দিব পাৰি কিয়নো পিৰিয়ডচ এটা এজনী মহিলাৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ আৰু পিৰিয়ডচৰ সময়ত চাফ চিকুণতাটো বজাই ৰখা শুকান আৰু পৰিস্কাৰ কাপোৰ ব্যৱহাৰ কৰা ভালদৰে চাফ চিকুণ হৈ থকা আৰু হ'ল ভাল ষ্ট্ৰে ফ্ৰী ব্যৱহাৰ কৰা পিৰিয়ডচৰ সময়ত গধুৰ বস্তু বা বেলেগ কিবা কাম নকৰা কিবা বেছি ভাল যিবিলাক গাঁৱৰ মানুহে বৰ বেছিকৈ নাজানে আৰু দ্বিতীয় কথাটো হ'ল গৰ্ভৱতী মহিলা গাঁৱৰ গৰ্ভৱতী মহিলা যিহেতু গাঁও অঞ্চলৰ মানুহ গাঁও অঞ্চলৰ মানুহবিলাকৰ প্ৰধান কাম প্ৰধান সমস্যাটোৱেই হৈছে কাম ত' গাঁও অঞ্চলৰ মানুহবিলাকে কাম কৰিয়ে থাকে ত' গৰ্ভৱতী মহিলা এজনীৰ বাবে গধুৰ বস্তু দাঙি থকা বা দিনটো কাম কৰি থকা এইবিলাক কাম কৰিলে গাঁও অঞ্চলৰ মানুহৰ কাৰণে এইটো দৈনন্দিন জীৱনৰ এটা কাৰ্য যিটো কাৰ্য গৰ্ভৱতী অৱস্থাৰ মানুহবিলাকে কৰিব নালাগে আৰু গাঁও অঞ্চলৰ মানুহে সেইবিলাক যদিও নাজানে আলোচনী বিভিন্ন অনুষ্ঠানৰ জৰিয়তে বিভিন্ন শিবিৰ পাতি সিবিলাক শিকাই দিব লাগে তাৰ কাৰণে আমি নিশ্চয়কৈ এখন অনুষ্ঠান নাইবা এখন শিবিৰ পাতি শিক্ষামূলক শিবিৰ পাতি গাঁও অঞ্চলৰ মানুহক শিকাই দিব লাগিব গাঁও অঞ্চলৰ গৰ্ভৱতী মহিলাৰ খোৱা লোৱা সময়মতে চেক আপ কৰা ডাক্টৰৰ পৰামৰ্শ লোৱা এইবিলাক যদি নাজানে যদিও আমি শিকাই দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ কাম আৰু যাৰ বাবে গাঁও অঞ্চলৰ মহিলা সকলৰ কাৰণে এক বিশেষ অনুষ্ঠানৰ দৰকাৰ পৰে আৰু